আমাৰ ঠাইখনত সাংস্কৃতিক নৃত্য বহুত গুৰুত্বপূৰ্ণ কাৰণ আমাৰ ঠাইখন বহুতো জাতি জনজাতিৰে ভৰপূৰ আৰু প্ৰত্যেকটো জাতি আৰু জনজাতিৰে নিজৰ নিজৰ কৃষ্টি সংস্কৃতি কলা সাজ পাৰ বেশ ভূষা সকলো আছে তেওঁলোকে প্ৰত্যেকেই নিজৰ নিজৰ খাদ্য প্ৰণালী নিজৰ নিজৰ সাজ পাৰ নিজৰ নৃত্য তেওঁলোকে চিনিব পাৰি যে তেওঁলোক কোনটো জাতিৰ যেনেকৈ ধৰক মিচিংসকল মিচিংসকলৰ বাগৰু মিচিংসকলে যিহেতু আলি আই লিগাঙৰ সময়ত তেওঁলোকে বিহু সময়ত মিপুগালু পৰিধান কৰে তেতিয়া আমি গম পাওঁ যে এইসকল মিচিং সম্প্ৰদায়ৰ মানুহ যেনেকৈ বড়োসকলৰ বাগৰুম্বা নৃত্য তেওঁলোকে বড়োসকলে বাগৰুম্বা নৃত্যত আমি গম পাওঁ যে তেওঁলোক বড়োসকলে বড়োসকলে তেওঁলোকৰ কৃষ্টি সংস্কৃতিক এই বাগৰুম্বা নৃত্যই আমাৰ সমাজত প্ৰতিপন্ন কৰিব বিচাৰে আৰু আমাৰ অসমীয়াসকলৰ বিহু তাৰ উপৰি আমাৰ বহুত জনজাতি আছে দেউৰীসকল আছে তেনেকৈ তেওঁলোকৰ আচাৰ ব্যৱহাৰ বেশ ভূষা খাদ্য প্ৰণালী এইবিলাকত আমি গম পাওঁ যে তেওঁলোক এটা জনজাতিৰে এটা কৃষ্টি সংস্কৃতিৰ ধৰোষৰ বহন কৰি আছে আমি সকলোৱে জানো অসম এখন জাতি জনগোষ্ঠীৰে ভৰপূৰ তেনেদৰে আমাৰ ঠাইখনো কৃষ্টি সংস্কৃতি আৰু জাতি জনজাতিৰে ভৰপূৰ এখন ঠাই আৰু এই ঠাইখনত আমি যেতিয়া সকলোৱে নিজৰ নিজৰ নৃত্য নৃত্য হওক লোকনৃত্য লোকবাদ্য আৰু খাদ্য প্ৰণালী সাজ পোছাক সকলোবোৰ যেতিয়া আমি প্ৰদৰ্শন কৰোঁ তেতিয়া সকলোৰে সকলোকে বৰ সন্মানেৰে আৰু বহুত আৱেগেৰে আমি সন্মান প্ৰত্যেকে প্ৰত্যেকক সন্মান কৰোঁ